আমাৰ ভাৰতীয় চিনেমাৰ বিষয়ে মোৰ অতি ভাল ভাৱেই আছে কিয়নো আমাৰ ভাৰতীয় চিনেমাই আগতকৈ বহু গুণেই আগবাঢ়ি গৈছে তাকেই আৰু মই তাকেই আশা কৰোঁ যে তেওঁলোকে এনেকেই আগবাঢ়ি যাওঁক আৰু নতুন নতুন চিনেমা আমাক দেখাই যাওঁক আৰু তেওঁলোকে যোনবোৰ যেনেকৈ সঁচা কাহানীৰ ওপৰত বনাই যেনেকৈ টুয়েল্ভ ফেইল যেনেকৈ এম এছ ধোনি আৰু বাকী কিছুমানো চিনেমা আছে যেনেকৈ কিছুমান মটিভেট কৰিব পাৰে আমাক যেনেকৈ উৎসাহ দিব পাৰে যে আমি এইটো কৰিব লাগে আৰু আমাৰ জীৱনত আমি এনেকৈ কৰিলে সফল হ'ব পাৰোঁ আৰু এনেকুৱা কিছুমান যেনেকৈ চিনেমা যেনেকৈ ধৰি লওক এম এছ ধোনি আছে এম এছ ধোনি যেনেকৈ দেখুৱা হৈছে ধোনিৰ কাহানীটো যেনেকৈ সি তেওঁ ইমান কষ্ট কৰি সৰু পৰাই তেওঁ ইমান ডাঙৰ খেলুৱৈ হৈ পিনে ইমান তেওঁ জনজাত হৈছিল যে তেওঁৰ কেনেকুৱা কি ইমান কষ্ট কৰিছিল আৰু যেনেকৈ দেখাইছিলে আপোনাৰ টুয়েল্ভ ফেইলত দেখাইছিলে টুয়েল্ভ ফেইল কিমান বাৰ ফেইল কৰা পিছতো তেওঁ ইমান কষ্ট কৰি মেলিও কেনেকৈ আই পি এছ হোৱাৰ সপোন তেওঁ পুৰণি কৰিছিল আৰু যেনেকৈ কিছুমান চিনেমা আছে ধৰি লওক কে জি এফ কে জি এফখনো যেনেকৈ দেখুৱা হয় এজন সৰু ল'ৰাই কিমান কষ্ট কৰি এখন গাঁৱৰ পৰা উঠি আহি পিনে তেওঁ চহৰত গৈ কাম কৰি কৰি লোকৰ পৰা গালি খাই কিবা কৰি তেওঁ কেনেকৈ ইমান কষ্ট কৰি ডাঙৰ মানুহ হৈছিল আৰু ইমান তেওঁ শক্তি আনিছিল যে তেওঁক কোনো একো কৰিব নোৱাৰা হৈছিল শেষত গৈ আৰু যেনেকৈ আপোনাৰ এনিমেল চিনেমাখনতো দেখুৱা হৈছে যে তেওঁৰ বাপেকক প্ৰতি কিমান মমতা আছিল আৰু তেওঁ বাপেকক কিমান কি কৰিব পাৰিছিল বাপেকৰ কাৰণে যে তেওঁ বাপেকক ইমানেই ভাল পাইছিল যে তেওঁ বাপেকৰ কাৰণে যোনো একো কাম কৰিব পাৰিছিল তেওঁ বাপেকক যদি কিবা হয় তেওঁ তাৰ কাৰণে দুনীয়া হেৰি কৰি দিব পাৰিছিল আৰু যেনেকৈ আপোনাৰ ছিংগাৰৰ কথা ক'ব গ'লে আমাৰ অৰিজিত সিং আছে বহু আৰু বহুতো বিখ্যাত বিখ্যাত ছিংগাৰ আছে যোনে বহুত অতি সুন্দৰ গান গায় যেনেকৈ চিনেমাবোৰতো বহুত গান বহুত গান গাই তেওঁ ইমান মনোমোহা গান গাই মানে আমাৰ মন মোহিত কৰিব পাৰে আৰু যেনেকৈ আৰু তাৰে ভিতৰতে মোৰ প্ৰিয় একট্ৰেছ হ'ল টাইগাৰ শ্ৰ'ফ আৰু মহিলা ভিতৰত ক'ব গ'লে ৰশ্মিকা মন্দানা টাইগাৰ শ্ৰফৰ মোৰ এইটোয়ে ভাল লাগে যে তেওঁৰ যেনেকৈ তেওঁৰ পৰা মই ইমানেই এইটোয়ে মটিভেট হওঁ যে তেওঁ যেনেকৈ নিজক ফিট থাকিব ট্ৰাই কৰে আৰু লোককো এনেকৈ ফিট ৰখায় আৰু ৰশ্মিকা মন্দানাও কিছুমান চিনেমা ভাল লাগে যেনে তেওঁক মানে ভাল লাগে আৰু যেনে তেওঁ ইমান মানে নেচাৰেল যোনটো এক্টিং দিয়ে বাকিবোৰতকৈ মানে কিবা এটা তেওঁৰ ভাল লাগে সেইকাৰণে সেইবোৰ অকণমান ভাল লগা হয় আৰু মই এইটোয়ে আশা কৰোঁ যে আমাৰ চিনেমাবোৰ এনেকৈ আগবাঢ়ি যাওক আৰু আমাক এনেকেই দেখাই যাওক আৰু আমি এইটোয়ে ট্ৰাই কৰিম যে মইও এইটো ট্ৰাই কৰিম যে জীৱনত মই যদি কিবা পাৰোঁ তেওঁলোকক সহায় কৰিবলৈ আৰু মই কিবা পাৰিলে সহায় কৰিম